গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত আৰু বসন্ত এই ছটা ঋতুৰ ভিতৰত আচলতে কোনোটো ঋতুকে মই বেছি ভাল বুলিও ক'ব নোৱাৰো কিয়নো প্ৰকৃতিয়ে বিভিন্ন সময়ত বিভিন্ন ৰূপ লয় আৰু মই মোৰ মতে সেই আমি সকলো পৰিস্থিতিকে সকলো ঋতুকে আদৰেৰে গ্ৰহণ কৰিব লাগে তথাপিও বসন্ত ঋতুটো মোৰ বাবে অলপ বেছি ভাললগা হৈ পৰে কিয়নো এই সময়তে আমাৰ অতিকে আদৰৰ বহাগ বিহু বা ৰঙালী বিহু আহি পৰে বহাগ মাহটো আচলতে অসমীয়াৰ বাবে এটা অতি আনন্দৰে নধৰা মাহ কিয়নো এই সময়তে অসমীয়াৰ বাপতিসাহন ৰঙালী বিহু সমগ্ৰ অসমবাসী ৰাইজে পালন কৰে গতিকে বহাগ বিহুটোৰ কাৰণেও বসন্ত ঋতুটো মোৰ বাবে অতিকৈ ভাললগা এটা ঋতু তদুপৰি এজন অসমীয়া হিচাপে মই নিজকে গৌৰৱ অনুভৱ কৰিব পাৰোঁ যে মই এজন অসমীয়া আৰু অসমৰ অসমীয়া হৈ মই নিজৰ বহাগ বিহুকলৈও অতি আনন্দবোধ কৰোঁ তদুপৰি এই সময়ত গছত নতুন কুঁহিপাত ওলায় প্ৰকৃতিয়ে নতুন সাজ সলাই এই সময়ত বিশেষকৈ গাঁৱৰ যিটো পৰিৱেশ সেইটো অতিকৈ ভাললগা হয় কিয়নো আচলতে নগৰীয়া জীৱন যাপনতকৈ গ্ৰাম্য় জীৱন যাপনত প্ৰকৃতিৰ মনোমোহা ৰূপটো অলপ বেছি ভালকৈ উপভোগ কৰিব পৰা যায় গাঁৱৰ সময়ত বহাগ বিহু বুলি ক'লেই গাঁৱত এটা বহুত উখল মাখল পৰিৱেশৰ সৃষ্টি হয় এটা বৃহত উৎসৱৰ আয়োজনৰ দৰে গতিকে এই সময়ত গাঁৱত দেখা পোৱা যায় গছ গছনিৰ নতুন কুঁহিপাত ওলায় প্ৰকৃতিৰ সেই মনোমোহা দৃশ্য় তদুপৰি বসন্ত ঋতুটোত আৰু মুঠতে এফালৰপৰা ক'ব গ'লে বহাগ বিহু আৰু এফালৰপৰা ক'ব গ'লে প্ৰকৃতিৰ যি মনোমোহা সৌন্দৰ্য সেইবাবে মোৰ বসন্ত ঋতুটো অতিকৈ প্ৰিয় তাৰোপৰিও মোৰ বাবে শৰৎ ঋতুটো অতি ভাললগা শাৰদীয় দুৰ্গা পূজাৰ কথাও ক'ব পাৰি এই সময়তে তদুপৰি শা শৰৎ ঋতুৰ সময়ত মানে যিটো আমাৰ পৰিৱেশ বা যিটো বতৰ অতি নাতিশীতোষ্ণ হয় উদাহৰণস্বৰুপে গ্ৰীষ্ম ঋতুত গৰম বহুত বেছি হয় বা শীত ঋতুত অতি বেছি ঠাণ্ডা হয় কিন্তু এইটো যি শৰৎ ঋতু সেই ঋতুত না বেছি গৰম হয় না বেছি ঠাণ্ডা হয় গতিকে এটা নাতিশীতোষ্ণ পৰিৱেশৰ সৃষ্টি হয় সেইবাবে শৰৎ ঋতুটো মোৰ অতিকৈ প্ৰিয় গতিকে আৰু এইদৰে বাকীবোৰ ঋতু মোৰ কাৰণে এনকৈয়ে গুৰুত্বপূৰ্ণ হৈ পৰে মুঠতে প্ৰকৃতিত যি সময়ত যি ঋতুকে দিয়ে আমি তাকে গ্ৰহণ কৰিব লাগে আদৰেৰে